অঁ বাইদেউ ক'ত তিনিচুকীয়া তিনিচুকীয়া টুৰিষ্ট প্লেছ হ'ল আপোনাৰ ঘাট আছে তাৰপাছত নপুখুৰী আছে টিলিঙা মন্দিৰ আছে আৰু

একিটা আছে আপোনাৰ এফালে আপোনাৰ নপুখুৰী আছে তাতো পাৰ্কিং আছে পাৰ্কিং প্লেছ আছে আছে আৰু এই গুইজান ঘাটতো আছে তাতো আপুনি ফুৰি উৰিব পাৰে প্লেচিং ভিজিটিং প্লেছ আছে তাৰপাছত নহ'লে আপুনি টিলিঙা মন্দিৰ আছে আৰু এইফালে ভূপেন হাজৰিকাৰ সেঁতু আছে এইটো চাব পাৰে নহ'লে অকমান আগত আহিলে ডিগবৈত আহিলেতো ডিগবৈত আপোনাৰ ডিগবৈ পাৰ্ক আছে মিউজিয়াম আছে মিউজিয়াম আছে এইবোৰ আছে আৰু চাব পাৰিব

অঁ ঠিক আছে ঠিক আছে